অ মই একপিচ চাবোন কিনিছিলোঁ চাবোন মানে মই সেইটো চাবোনেই ইউজ কৰোঁ পিয়েৰ্চ চাবোনপিচ মানে অলপ পানীত বেছিকৈ গলে গলিলেও ভালকৈ শুকুৱাই চুকুৱাই থ'লে তাৰ মানে ভাল চাবোনপিচ ঘঁহি বিৰাট ভাল লাগে তাতে গ্লীচাৰিনো আছে মানে সেনেকুৱা আৰু গাটো ধোৱাৰ পিছত গাটো বিৰাট ভাল লাগে আৰু হেৰি নাই ঠাণ্ডাটো ধুব পাৰি গৰমটো ধুব পাৰি খুব ভাল আৰু এইটো বাথৰূম চাবোনেই হয় টয়লেট চাবোন নহয় মানে এইটো গা ধোৱাৰ কাৰণে বেষ্ট